ভাষা এটা হৈছে জাতিটোক জীয়াই ৰখাৰ প্ৰথম উৎস অসমীয়া ভাষাই অসমীয়া জাতিটোৰ জীয়াই ৰখাত যথেষ্ট সহায় কৰিছে অসমীয়া ভাষাৰ যি সাহিত্য এই সাহিত্য বৰ্তমান বিভিন্ন ধৰণৰ ভাষালৈ তৰ্জমা কৰা হৈছে আৰু যি আমাৰ যি সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত সংগীতসমূহ যেনেকৈ বিহু বিহু গীত লোকগীত বৰগীত এই সকলোবোৰ গীত অসমীয়া ভাষাত লিখিত হৈ আছে আৰু এই অসমীয়া ভাষা যিসকল লোকে জানে তেওঁলোকে এইসমূহৰ চৰ্চা সুন্দৰভাৱে কৰিব পাৰে উদাহৰণস্বৰূপে আমি অসমীয়া গীত ভূপেন্দ্ৰ সংগীতৰ কথা ক'ব পাৰোঁ যিবোৰ ভূপেন্দ্ৰ সংগীত আছে সেই ভূপেন্দ্ৰ সংগীতবোৰ অসমীয়াত আছে বা অসমীয়াত লিখিত থকাৰ বাবে অসমীয়া লোকসকলে ইয়াক সুন্দৰভাৱে শুদ্ধ উচ্চাৰণেৰে এই সংগীতসমূহৰ চৰ্চা কৰিব পাৰে ঠিক তেনেদৰে জ্যোতি সংগীত বা ৰাভা সংগীতৰ ক্ষেত্ৰতো আমি এই দৃশ্যপট দেখিবলৈ পাওঁ এটা জাতিৰ সংস্কৃতিৰ আৰু ঐতিহ্য সংৰক্ষণ কৰা কৰাৰ ক্ষেত্ৰত ভাষাটোৱে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি থাকে গতিকে নিজৰ ভাষাটো বা অসমীয়া ভাষাটোক আমি বাদ দি অসমীয়া সাহিত্য সংস্কৃতি আমি সংৰক্ষণ কৰিবলৈ নোৱাৰিম